অঁ শুনিছেনে আপোনাৰ আমি আচলতে পৰিয়ালবৰ্গৰ সৈতে আহিছোঁ ৰেষ্টুৰেণ্টখনত আপোনাৰ খাবলৈ আপোনাৰ ইয়াত আ কিমান বজালৈকে খোলা থাকিব আৰু মই গাড়ী এখন লৈ আহিছোঁ গাড়ীখনৰ পাৰ্কিঙৰ সুবিধা আছেনে মোৰ পৰিয়ালৰ লগতে মোৰ বন্ধুবৰ্গও আহিব এতিয়া আৰু আমি মুঠ আঠজন বন্ধু আৰু পৰিয়ালবৰ্গ আছোঁ অঁ সিমানকেইজন ব্যক্তিৰ কাৰণে টেবুল হ'বনে নাই আৰু বন্ধ কিমান সময়ত হয় সবিশেষ মোক জনাওকচোন